অঁ দাদা অঁ ভালনে আপোনাৰ অঁ অঁ হেৰি কৈছিলো অঁ লাষ্ট টাইম যে অঁ হয় হয় হেৰি আপুনি এটা কাম কৰিব না দ আইটেমকেইটাটো গম পায়েই অঁ হয় হয় ন ম'ম' এক প্লে'টৰ জেগাত দুই প্লে'ট কৰি দিয়ক অঁ দুই প্লে'ট কৰি দিয়ক অঁ চুপটো অলপ বেছি দিব হাঁ আৰু এক্স এক্সট্ৰা ৰ'ব এক্সট্ৰা আপুনি হেৰি কৰি দিয়ক তন্দুৰী হাফ এটা কৰি দিয়ক আৰু চ'চ ত'চ অলপ হেৰি কৰি দিব আপুনি দাদা সোনকালে পঠিয়াব দে লগৰ আহিছে মানে সেইটো কাৰণে অঁ দাদা ঠিক আছে ন চাটনি টাটনি দি দিব একো নাই একো নাই অঁ ঠিক আছে ঠিক আছে ঠিক আছে দাদা অ'কে অ'কে